অসমীয়া ভাষাটো ভাৰতৰ এটা অন্যতম চৰকাৰী ভাষা কিন্তু অসমীয়া ভাষাৰ মুঠ ভাষিক জনসংখ্যা হৈছে পোন্ধৰ মিলিয়ন তাৰ বিপৰীতে হিন্দীৰ মুঠ ভাষিক জনসংখ্যা হৈছে ছশ পোন্ধৰ মিলিয়ন অৰ্থাৎ সংখ্যাগত দিশৰ পৰাই যদি আমি যদি লক্ষ্য কৰোঁ তেতিয়া দেখা পাম যে অসমীয়া ভাষাতকৈ হিন্দী ভাষাত একচল্লিছ গুণ বেছি মানুহে কথা কয় তদুপৰি আমি যদি লক্ষ্য কৰোঁ তেতিয়া দেখা পাম যে হিন্দী ভাষাটো হৈছে পৃথিৱীৰ ভিতৰত তৃতীয়টো সৰ্ববৃহৎ ভাষা কোৱা মানুহৰ সংখ্যা থকা এটা ভাষা আৰু সেইবাবে হিন্দী ভাষাৰ যি বিকাশ সেই বিকাশ অসমীয়া ভাষাতকৈ বহুত বেছি পৰিমাণে হোৱা দেখা পোৱা যায় অসমীয়া ভাষাৰ যি ভাষিক ৰাজ্য সেয়া ভাষিক ৰাজ্য হৈছে কেৱল অসম আৰু অলপ পৰিমাণে উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহত সামান্য পৰিমাণে দেখা পোৱা দেখা যায় যদিওবা বৰ্তমান সময়ত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো সংযোগী ভাষা হিচাপে হিন্দী ভাষাই বেছি অগ্ৰাধিকাৰ পাই আহিছে ঠিক সেই ধৰণে যদি আমি চাবলৈ যাওঁ তেতিয়া দেখা পাম যে সমগ্ৰ ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতেই হিন্দী ভাষা কোৱা লোকৰ মানুহ আমি দেখা পাওঁ আৰু সেই ধৰণে ভাৰতৰ বিশেষকৈ উত্তৰ ভাৰতৰ ৰাজ্যসমূহত হিন্দী ভাষা হৈছে প্ৰধান সংযোগী ভাষা সেয়ে তেনেধৰণে চাবলৈ গ'লে আমি দেখা পাম যে অসমীয়া ভাষাৰ তুলনাত সংখ্যাগত দিশৰ পৰাই হওক বা গুণগত দিশৰ পৰাই হওক হিন্দী ভাষা যথেষ্ট পৰিমাণৰ উন্নত পৰ্যায় এটাত আছে আৰু ঠিক সেই ধৰণে বৰ্তমান সময়ছোৱাত যদি আমি ইণ্টাৰনেটৰ জগতখনলৈ লক্ষ্য কৰোঁ তেতিয়া দেখা পাম যে ইণ্টাৰনেট আৰু ইণ্টাৰনেটৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা বিভিন্ন প্ৰযুক্তি আমি উদাহৰণ স্বৰূপে আমি গুগুল ডিক্সনেৰীৰ কথা ক'ব পাৰোঁ আমি গুগুল ট্ৰেঞ্চলেছনৰ কথা ক'ব পাৰোঁ আমি আনকি গুগুলৰ যি ভইচ এ আই অৰ্থাৎ আমি হেল্ল' গুগুলৰ কথা ক'ব পাৰোঁ এলেক্সাৰ কথা ক'ব পাৰোঁ এই এনে ধৰণৰ ভইচ ট্ৰেণ্ড যিবিলাক সেৱা আছে সেই ভইচ ট্ৰেণ্ড সেৱাসমূহতো হিন্দী ভাষাই আজিৰ পৰা বহু বছৰ আগতেই স্থান লাভ কৰিলে কিন্তু তাৰ বিপৰীতে অসমীয়া ভাষাটোয়ে সৌ সিদিনাহে অৰ্থাৎ দুহেজাৰ বিছ বৰ্ষতহে দুহেজাৰ বিছৰ পৰা একৈছ বৰ্ষৰ ভিতৰত হে গুগুল ডিক্সনেৰীত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেইধৰণে বৰ্তমান সময়চোৱালৈকে ইউনিকোডেও অসমীয়া ভাষাক এটা স্বতন্ত্ৰ ভাষা হিচাপে বৰ্তমান সময়চোৱালৈকে সম্পূৰ্ণ স্ৱীকৃতি অহা নাই তথা সেই স্ৱীকৃতি এতিয়াও আহিবলৈ সামান্য ৰূপত বাকী আছে গতিকে দেখা পোৱা যায় কিন্তু তাৰ বিপৰীতে হিন্দী ভাষাটোৱে ইউনিকোডৰ পৰা কেতিয়াবাই স্ৱীকৃতি লাভ কৰিলে আৰু ঠিক সেইধৰণে ইণ্টাৰনটটো হিন্দী ভাষাৰ যি কণ্টেণ্ট সেই কণ্টেণ্ট সাংঘাতিক ৰূপত অসমীয়া ভাষাতকৈ তুলনামূলকভাৱে বেছি আৰু সেইবাবে আমি ক'ব পাৰোঁ যে যদিওবা অসমীয়া ভাষা আৰু হিন্দী ভাষা উৎপত্তিগতভাৱে প্ৰায় এটা সমান সময়ৰ পৰাই উৎপত্তি হৈছিলে বা সমান সময়ৰ পৰাই ইয়াৰ বিকাশ আৰম্ভ হৈছিলে কিন্তু তাৰ পাছতো দেখা পোৱা যায় যে অসমীয়া ভাষাটো বৰ্তমান সময়ত যথেষ্ট পৰিমাণে এটা তলৰ পৰ্যায়ত আছে ইয়াৰ ভিতৰত বহুকেইটা কাৰণ আছে কাৰণসমূহ যদি আমি লক্ষ্য কৰোঁ তেতিয়া আমি দেখা পাম যে অসমীয়া ভাষাৰ যি লিখিত কণ্টেণ্ট সেই লিখিত কণ্টেণ্ট হিন্দী ভাষাতকৈ যথেষ্ট পৰিমাণে কম তদুপৰি অসমীয়া ভাষাৰ যি ভৌগোলিক সীমাবদ্ধতা সেই ভৌগোলিক সীমাবদ্ধতাও এটা অন্যতম এটা কাৰণ আৰু তদুপৰি বৰ্তমান সময়ছোৱাত শিক্ষাৰ মাধ্যম হিচাপে অসমীয়া ভাষাটোৱে ক্ৰমান্বয়ে এলাগী হ'বলৈ আৰম্ভ কৰিছে এইটো এটা অন্যতম কাৰণ বুলি মই ভাবোঁ কিন্তু যিটো আমি যদি হিন্দী ভাষাৰ সৈতে তুলনা কৰোঁ তেতিয়া দেখা পাম যে হিন্দী ভাষাৰ যি লিখিত কণ্টেণ্ট সেই লিখিত কণ্টেণ্টৰ সংখ্যা বেছি তদুপৰি ভৌগোলিকভাৱে হিন্দী ভাষাই যথেষ্ট পৰিমাণে সুবিধাজনক স্থানত আছে কিয়নো উত্তৰ ভাৰতৰ প্ৰায় সকলোবোৰ ৰাজ্যৰে মূল যি সংযোগী ভাষা সেই সংযোগী ভাষা হিচাপে হিন্দী ভাষা ইতিমধ্যে স্বীকৃত হৈ আহিছে আৰু ঠিক সেইধৰণে যদি আমি যদি লক্ষ্য কৰোঁ তেতিয়া দেখা পাম যে যদিওবা উত্তৰ ভাৰততো হিন্দী ভাষাৰ শিক্ষাৰ যি মাধ্যম হিচাপে সামান্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তদুপৰি কিন্তু তাৰ পাছতো ই বৰ্তমান সময়ছোৱালৈকে শিক্ষাৰ মাধ্যম হিচাপে যথেষ্ট পৰিমাণে ই সক্ৰিয় হৈ থকা দেখা পোৱা গৈছে